অসমৰ প প্ৰধান ৰাজনৈতিক দল হিচাপে বৰ্তমান সময়ত ক'বলৈ গ'লে অস ভাৰতীয় জাতীয় ভাৰতীয় জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ কংগ্ৰেছকে আমি ভাৰত অসমৰ প্ৰধান ৰাজনৈতিক দল হিচাপে ক'ব পাৰোঁ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণে এই আন্দোলনসমূহ হাতত লোৱা পৰিলক্ষিত হৈছে অসমৰ আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ এটা সময়ত অসমৰ এক এটা সক্ৰিয় ৰাজনৈতিক অংশগ্ৰহণ কৰিছিলে যদিও বৰ্তমান সময়ত তেওঁলোকৰ দলীয় কৰ্মীসকলৰ মাজতো ক্ষমতা ক্ষমতাকেন্দ্ৰিক সংঘাটৰ ফলস্বৰূপে দলটো সম্পূৰ্ণৰূপে অসমৰ পৰা বৰ্তমান সময়ত এক মানে এটি অসমৰ ৰাজনৈতিক এটা নিষ্ক্ৰিয় ভূমিকা পৰিলক্ষিত হৈছে অসমৰ শাসন ব্যৱস্থাত বৰ্তমান সময়ত এক মৰ্চা চৰকাৰ চলি আছেই বিজেপি চৰকাৰ আৰু অসম গণ পৰিষদকে আৰম্ভ কৰি বিভিন্ন অট'নমাছ কাউঞ্চিলৰ সমৰ্থনত বৰ্তমান সময়ত বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এখন চৰকাৰ আমাৰ অসমত গঠন হৈ আছে অসমৰ অসমৰ যদি আমি আন্দোলনসমূহৰ বিষয়ে বা উল্লেখ কৰিবলৈ যাওঁ এই আন্দোলনসমূহে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও আমি যদি প্ৰথম অসমৰ স্বাধীনতাৰ পাছত অসমৰ বিভিন্ন ধৰণৰ আন্দোলনৰ জৰিয়তে ৰা জনসাধাৰণে বিভিন্ন ধৰণৰ দাবীসমূহ পৰিপূৰণৰ উদ্দেশ্যে প্ৰধান অস্ত্ৰ হিচাপে বাচি লোৱা ক্ষমতাটোৱে হৈছে আন্দোলন গণতন্ত্ৰক বাক স্বাধীনতাৰ বাক স্বাধীনতাৰ কেন্দ্ৰ কৰি হিচাপে অসমত বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণে আন্দোলন কৰা পৰিলক্ষিত হৈছে আমি প্ৰথমতে স্বাধীনতাৰ পৰৱৰ্তী সময়ত অসমত সংঘটিত হোৱা এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ বিষয়ে যদি ক'বলৈ যাওঁ সেয়া হৈছে ভাষা আন্দোলন ঊনৈছশ ষাঠি চনত অসমীয়া ভাষাক সুৰক্ষা দিয়া উদ্দেশ্যে অসমীয়া ভাষাটো তথা অসমীয়া ভূমিপুত্ৰসকলক ভূমিপুত্ৰসকলৰ জাতীয় সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে অসমত প্ৰথমবাৰৰ বাবে ভাষা আন্দোলন সংঘটিত হৈছিল অসমত ভাষা আন্দোলন হিচাপে সংগঠিত হৈছিল আৰু ভাষা আন্দোলনৰ সময়ত বিভিন্নজনে শ্বহীদ বিভিন্ন ছাত্ৰ বিভিন্ন ছাত্ৰই বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ গৈছিল বা অসম ভাষা আন্দোলনতো বিভিন্নজন শ্বহীদ হোৱা পৰিলক্ষিত হৈছিল এই শ্বহীদসকলৰ ভিতৰত প্ৰথম শ্বহীদ আছিল ৰঞ্জিত বৰপূজাৰীদেৱ তেওঁ কটন কলেজত পঢ়ি থকা অৱস্থাতে পূৰা ছাত্ৰ সমাজৰ যি এক একাগ্ৰতা ছা ছাত্ৰ সমাজৰ যি ৰাজনৈতিক প্ৰেক্ষাপটত ভূমিকা সেই সম্পৰ্কে বাৰুকৈয়ে অনুভৱ কৰিছিল ইয়াৰ উপৰিও অসমৰ তাৰ পৰৱৰ্তী সময়তো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ আন্দোলন সংগঠিত হৈছিল অসম আন্দোলনৰ অসম অসমৰ ভাষা আন্দোলনৰ পৰিৱেশটো ঊনৈছশ ষাঠি চনত অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ইয়াৰ পৰৱৰ্তী সময়ত যদি এই ক্ষেত্ৰত অসমৰ এই ভাষা আন্দোলন সময়ে সময়ে ৰাজনৈতিক প্ৰেক্ষাপতত এক বিৰূপ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল পৰৱৰ্তী সময়ত অসমীয়া যি ভাৰত আৰু পাকিস্তানৰ পাক পূ পূব পাকিস্তানৰ যিটো বি বিষয়ৰ সৃষ্টি হৈছিলে আন্দোলনৰ সৃষ্টি হৈছিলে তাৰ প্ৰভাৱ অসমত অসম তথা অসমৰ জনসাধাৰণৰ অসমৰ ৰাজ্য ৰাজনৈতিক পৰিপ্ৰেক্ষিতত পৰা পৰিলক্ষিত হৈছিলে বৰ্তমান বাংলাদেশ নামে পৰিচিত এই ৰাষ্ট্ৰখনৰ পৰা বিভিন্নজনে বিভিন্ন বিভিন্ন সকলে অসমলৈ অসমলৈ প্ৰৱৰ্জন ঘটিছে আৰু এই ক্ষেত্ৰত অসমৰ খিলঞ্জীয়াসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সং সুৰক্ষাৰ ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পৰিছিল আৰু এক শংকা সৃষ্টি হৈছিল যে এনেদৰে যদি বাংলাদেশৰ পৰা অসমলৈ জনসাধাৰণৰ প্ৰৱৰ্জন ঘটি থাকে এটা সময়ত অসমীয়াই অসমত বৰ্তমান সময়ত অসমীয়াই অসম যে স্বীকৃতি হোৱাৰ সেই কথা অসমৰ বিভিন্নজনে বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাসকলে বাৰুকৈয়ে অনুভৱ কৰিছিল এই ক্ষেত্ৰত অসমে ঊনৈছশ ঊন ঊনাশী চনত অসম ছাত্ৰসন্থা সদৌ অসম ছাত্ৰসন্থা আছু নেতৃত্বত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংস্থাসমূহৰ ঐক্যবদ্ধতাত অসমৰ আন্দোলন গঢ় লৈ উঠিছিল সুদীৰ্ঘ ছবছৰ কাল অসমে অসমীয়াৰ ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষা কৰাৰ উদ্দেশ্যে আন্দোলন কৰাৰ পৰিপ্ৰেক্ষিততে ঊনৈছশ পঁচাশী চনত পোন্ধৰ আগষ্ট তাৰিখে হিতেশ্বৰ শইকীয়া আৰু হিতেশ্বৰ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ শইকীয়াদেৱে আৰু ৰাজীৱ গান্ধীৰ নেতৃত্বত এখন চুক্তি সাক্ষৰিত কৰা হৈছিল আৰু এই চুক্তিখন অসমৰ বুৰ অসমৰ ইতিহাসৰ এক যুগান্তকাৰী চুক্তি হিচাপে পৰিলক্ষিত হৈছিল যদিও বৰ্তমান সময়তো এই চুক্তিখন সম্পূৰ্ণৰূপে চৰকাৰ শাসনাধীষ্ঠ চৰকাৰ তথা চৰ চ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যিক চৰকাৰে সম্পূৰ্ণ প্ৰতাৰণাৰ জড়িয়তে অসমৰ ওপৰত এই আইনখন জাপি দিয়ে যিখন বৰ্তমান সময়ত কা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হিচাপে প্ৰৱৰ্তন হয় এই অসম আন্দোলনৰ পৰিপ্ৰেক্ষিত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিলে অসম আন্দোলনৰ পাছৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপথত এটা আঞ্চলিক দলৰ গঠনৰ আঞ্চলিক দল গঠনৰ আন আঞ্চলিক দল মানে আঞ্চলিক দলৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছিলে ইয়াৰ পৰিপ্ৰেক্ষিতত ঊনৈছশ পঁচাশী চনতে অসম গণ পৰিষদ গঠন কৰা হয় এই আৰু এই অসম গণ পৰিষদৰ অসম গণ পৰিষদৰ প্ৰথম অসম আন্দোলনৰ পাছৰে পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপতত অসম গণ পৰিষদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায় তাৰপাছত সেই সময়ত অসমৰ প সেই তাৰ পিছৰ বছৰতে অসমত অনুষ্ঠিত হোৱা বিধানসভা ইলেকশ্যনত অসমৰ নিৰ্বাচনত তথা অসমৰ মুখ্যমন্ত্ৰী হৈছিলে প্ৰফুল্ল কুমাৰ মহন্তদেৱ কিন্তু গাদী পাই প্ৰফুল কুমাৰ মহন্তদেৱে বিভিন্ন ধৰণে স্বেচ্ছাচাৰী শাসনৰ ফলত অসমীয়া ৰাইজ বাৰুকৈ অতিষ্ঠ হৈছিলে আৰু অসমত আঞ্চলিক চৰকাৰৰ পৰিৱৰ্তে ৰাজ্যিক চৰকাৰ কংগ্ৰেছৰ কংগ্ৰেছে পুনৰ শাসনাধীষ্ঠ হয় পৰৱৰ্তী সময়ত বিভিন্ন আন্দোলন হোৱাৰ পৰিলক্ষিত হৈছিল যদিও ঊনৈছশ দুহেজাৰ ঊনৈছ চনত সেই সময়ৰ অসমৰ অসমৰ ৰাজ্যিক চৰকাৰ এটা বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ঐক্যবদ্ধ প্ৰচেষ্টাত অসমত অসমকে ধৰি বি ভাৰতৰ বিভিন্ন ৰাজ্যত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ কৰে আৰু সেই সময়ত অসমীয়া ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন ধৰণৰ সদৌ অসম ছাত্ৰসন্থাকে ধৰি বিভিন্ন ধৰণৰ ছাত্ৰসন্থা আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীয় লোকসকলে বিৰূপ প্ৰতিবাদ প্ৰতিবাদ প্ৰভাৱ পৰিছিল যদিও এই প্ৰতিবাদক অসমৰ কেন্দ্ৰীয় চৰকাৰে কঠোৰ হাতে দমন কৰা পৰিলক্ষিত হৈছিল আৰু এই আন্দোলনৰ অসম আন্দোলনৰ পৰা বৰ্তমানলৈকে অসমীয়া ভূমিপুত্ৰসকলক সুৰক্ষা দিয়া উদ্দেশ্য আঠশ পঞ্চাছজন শ্বহীদে পঞ্চাছজন শ্বহীদ শ্বহীদ হোৱা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত বিজেপি চৰকাৰ তথা অসমৰ শাসন কৰা বিভিন্নজনে বিভিন্ন বিভিন্ন আন্দোলনৰ জড়িয়তে ইয়াকেতাতে বিৰূপ প্ৰভাৱ অসমৰ ৰাজনৈতি নিজৰ গাদীখন সুৰক্ষা কৰাৰ উদ্দেশ্যে অসমৰ জনগোষ্ঠীয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক বাৰে বাৰে প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে এই এয়াই বিশেষকৈ আমি অসম আন্দোলনৰ পৰৱৰ্তী কালচোৱাত বাৰ বছৰ ধৰি অসমৰ অসমৰ ৰাজনৈতিক ইতিহাসত যুৱনেতা হিচাপে পৰিলক্ষিত সৰ্বানন্দ সোণোৱালদেৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই অসমৰ জনসাধাৰণে বৃহৎভাৱে প্ৰতাৰণা কৰাৰ পৰিলক্ষিত হৈছিলে তেওঁৰ দিনতে অসমত চিটিজেঞ্চি এমেণ্ডমেণ্ট বিলখন পাছ হয় আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন চৰকাৰেও এক স্বেচ্ছাচাৰী শাসনৰ জৰিয়তে জনসাধাৰণক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল অসমীয়া জাতীয় দল তথা আঞ্চলিক দলসমূহৰ মতাদৰ্শৰ অলপ পৃথক হোৱা পৰিলক্ষিত হৈছিলে বিভিন্ন সময়ত ৰাজ্যিক দলসমূহে বিভিন্ন জনগোষ্ঠীয় লোকসকলক প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছিলে এই অঞ্চলত এই ক্ষেত্ৰত ধৰ্মীয় মতাদৰ্শৰ ওপৰত ভিত্তি কৰি অসমত এইআইইউডিএফ নামৰ এটা আঞ্চলিক দল গঠন কৰা হয় এই আৰু এই আঞ্চলিক দলটোৱে অসমৰ বিভিন্ন মুছলমান সম্প্ৰদায়ৰ লোকসকলক প্ৰতিনিধিত্ব কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও অসমৰ সাম্প্ৰদায়িক সাম্প্ৰদায়িক বিভেদতাৰ জৰিয়তে নিজৰ গাদী সুৰক্ষা সুৰক্ষা কৰাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে নিজৰ গাদীখন সুৰক্ষা কৰাৰ উদ্দেশ্যত সাধাৰণ জনসাধাৰণক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে